আমি হিন্দু পৰিয়ালৰ আমি হিন্দু ধৰ্মৰ আমি ব্ৰাহ্মণ সম্প্ৰ্ৰদায়ৰ মানুহ গতিকে পূজা পাতল বিয়া বাৰু উৎসৱ আদি আমাৰ পালিবই লাগিব সকলো আমি নীতি নিয়ম পৰম্পৰাগত আগৰ যিসকল বুঢ়াসকলৰ দিনৰ পৰা চলি আহিছে সকাম নিকাম আদি পূজা পাতল সকলো আমি নিয়মমতে কৰিবই লাগিব যেনে উপনয়ন চুৱাকৰণ জন্মোৎসৱ অন্নপ্ৰাশন এইবোৰ আমাৰ বিশেষ অনুষ্ঠান আমি সেইবোৰ এইবোৰ আমি নীতি নিয়ম অনুসৰি পালন কৰিবই লাগিব তাত বহুতো নিয়মৰ কথা আছে সেই নিয়মবোৰ আমি মানি চলিব লাগিব আৰু সেইবোৰ আমাৰ আগৰ পৰা চলি অহা যেতিয়া আমি সেইবোৰ এতিয়াও আমি সেইবোৰ চলিয়ে আছে আমাৰ এইটো আমি এতিয়াও সেইবোৰ আমি এৰিব পৰা নাই গতিকে আমাৰ পৰিয়ালত সেইবোৰ সকলো আছে ইয়াৰ উপৰিও বিহু আদি উৎসৱত হুঁচৰি গোৱা ঘৰে ঘৰে হুঁচৰি গাবলৈ যোৱা হয় হুঁচৰি গোৱা হয় আৰু আমাৰ নিজৰ ঘৰতো আমাৰ সাহিত্য সাহিত্য সংস্কৃতিৰ মানুহ আমি আমি সাহিত্যৰ লগত আমাৰ আমাৰ জড়িত হৈ আছো গতিকে আমাৰ ঘৰতো আমি সাহিত্যক সংস্কৃতি ইয়াত লৈ নীতি হিচাপে পৰম্পৰাটো আমি মাজে সময়ে আমাৰ ঘৰতো সাহিত্যৰ সংস্কৃতিৰ অনুষ্ঠান পতা হয় আৰু ইয়াতো আমি বহুত নিজৰ নিচিনাকৈ অমি সকলো কৰি মেলি পালন কৰা হয় আমি সকলো উৎসৱ ভাল ধৰণেই ইয়াত পালন কৰোঁ পূজা পাতল আদি কৰি জন্মোৎসৱ কৃষ্ণ জন্মোৎসৱ আদি কৰি ই থাকে পূজা দুৰ্গা পূজা লক্ষী পূজা শিৱ পূজা নাৰায়ণ পূজা আদি কৰি বিভিন্ন ধৰণৰ পূজা পাতল আমি নিজা যিবোৰ উৎসৱ সেইবোৰ আমি ভাল ধৰণে পালন কৰোঁ আৰু ইয়াৰ উপৰিও আমি সকলোখিনি নিয়ম নীতি মানি যেনেকৈ চলিব লাগে আমি তেনেকৈ চলি আমি এখন গাঁৱৰ এখন সমাজৰ লগত মিলি পেলাই সকলোখিনি আমি কৰি আছো আৰু ওচৰৰ নামঘৰ আদিটো ভাওনা আদি সাংস্কৃতিক অনুষ্ঠান পতা হয় লাইব্ৰেৰীত লাইব্ৰেৰীটো সেইবিলাক অনুষ্ঠান পতা হয় মইনামেল আদি পতা হয় এই সকলোবিলাক আদি সকলোবিলাক আমাৰ লগত ওচৰতে চলি থাকে আমি সকলোবিলাকৰ লগতে ওতঃ প্ৰোতভাৱে জড়িত গতিকে আমি এই কোনো এটা বস্তুৱে আমি এৰিব নোৱাৰোঁ আমাৰ লগত পূৰ্বৰে পৰা চলি অহা যিটো নিয়ম সেইবোৰ নিয়ম আমি এতিয়াও মানি তাক চলাই আছো